অ খুলিছোঁ কিবা লাগিব নেকি বাইদেউ

হয় অ পাব মোৰ দোকানত এই কমলা আছে আপেল আছে আঙুৰ আছে কল আছে সকলো সামগ্ৰী আছে আ কমলা এই ত্ৰিছ টকা আপেল ডেৰশ টকা অ অ আজিকালি বস্তু দামে হৈছেচোন আৰু কল আছে কল আষি ষাঠি টকা হৈ আছে অ লৈ যাব আহিব অ বুটো আছে

অ নিব আহিব অ আছে সামগ্ৰী দোকানখনত সকলো আছে হয় অ আছে এটা ধূনা দাম ধূনা আকৌ হেৰি ধূনা বাতিটো হেৰি লাগিব পঞ্চাছ টকা

অ অ ধূপৰ পেকেটটো হেৰি বিশ টকা অ তামোলৰ কথা জানই নহয় চাৰিশ টকা পোণ হৈ আছে আ অ লৈ যাব আহিব অ হ'ব দিয়ক অ অ অ নিব আহিব মুঠৰ ওপৰত পাণৰ পাণৰ গুছি আমাৰ এতিয়া পোন্ধৰ টকা চলি আছে বাইদেউ অ হ'ব দিয়ক

অ নিব আহিব আৰু মুঠৰ ওপৰত আৰু